হয় মই অসমীয়া কোনো আঞ্চলিক উপভাষা শিকিছো ব্যৱহাৰ কৰা হৈছে এতিয়া অসমীয়া উপভাষা মানে এতিয়া ধৰি লওক ঠাই বিশেষে কেতিয়াবা কিছুমান জেগাত নতুন নতুন ভাষা বা নতুন নতুন সুৰ তেনেকুৱা ধৰণে হয় যেনেকৈ আমাৰ অসমতে নলবাৰীৰ লোকসকল এতিয়া নলবাৰীৰ লোকসকলে বিভিন্ন ধৰণে তেওঁলোকে কথা কয় এতিয়া তেওঁলোকৰ কথাৰ সুৰ বেলেগ হয় কথা কোৱা লয় বেলেগ হয় ঠিক সেইদৰে আমাৰ মানুহে বহুতো ধৰণৰ কথা কয় এতিয়া আমাৰ সচৰাচৰ দেখা যায় যে লখিমপুৰবাসী লোকসকল বা নলবেইৰা লখিমপুৰতে কিছুমান শব্দ আমি যেনেকৈ আৰু বুলি কওঁ তেওঁলোকে আউ বুলি কয় কিছুমানে অসমীয়া ঠাঁচ আছে যদিও বহুতো কথা কোৱাত তেওঁলোকৰ অকণমান সমস্যা হোৱা দেখা যায় সুৰ সঞ্চাৰত অকণমান তেওঁলোকৰ বেলেগ দেখা যায় সেয়েহে আমাৰ অসমীয়া উপভাষা হিচাপে অসমীয়া আঞ্চলিক উপভাষা হিচাপে তেওঁলোকে বহুতো ঠাই বিশেষে ব্যৱহাৰ কৰি এতিয়া নলবাৰীলোক সকলকে ধৰি আমাৰ চব পিছপৰা আমাৰ বহুতো ভিতৰুৱা জেগা অঞ্চলৰ লোকসকল নলবাৰী মঙলদৈ এনেকুৱা ঠাই অঞ্চলৰ লোক সকলেও অসমীয়া ভাষাটো ব্যৱহাৰ কৰে যদিও তেওঁলোকৰ ভাষাৰ সুৰ সঞ্চাৰ অকণমান বেলেগ হয়